মোৰ বৰ্তমান এলপিজি সংযোগ আছে আৰু আগতে মই খৰি ব্যৱহাৰ কৰাতকৈ এলপিজি সুবিধাজনক খৰি ব্যৱহাৰ কৰোঁতে যিবোৰ ধোঁৱা নিৰ্গত হয় সেই ধোঁৱাৰে বায়ুমণ্ডল প্ৰদূষিত কৰে যাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হয় আৰু সেই বেমাৰ আজাৰ সৃষ্টি হোৱাৰ ফলত মানুহৰ বিভি বহুতো টকা পইচা খৰচ হয় সেইদৰে চাবলৈ গ'লে এলপিজিৰ ক্ষেত্ৰত বহুতো সুবিধা আছে এলপিজিৰ সংযোগৰ বাবে মানুহে সময় বচাই খুব কম সময়তে খাদ্য ৰান্ধিব পাৰে যাৰ ফলত মানুহৰ সময় বাচে ঠিক সেইদৰেই আকৌ আমি যদি খৰি ক্ষেত্ৰত চাওঁ মানুহে খৰি কাটি ভাত বনালৈ বহু সময় লাগে আৰু সেই সময় যদি আমি বেলেগ কামত লগাব নোৱাৰোঁ গতিকে এনেদৰে চাবলৈ গ'লে খৰিতকৈ এলপিজি বহুতো সুবিধাজনক